মই শিৱসাগৰ জিলাৰ বাসিন্দা আমাৰ শিৱসাগৰ জিলাত বহুকেইখনে এতিয়া কলেজ আছে বিশেষকৈ শিৱসাগৰ এখন মহাবিদ্যালয় স্থাপন হৈছে এই মহাবিদ্যালয়খন হোৱাৰ পৰা বহুতো উপকৃত আমি শিৱসাগৰবাসীয়ে হৈছোঁ কিয়নো অন্য দূৰত পঢ়িবলৈ যাবলৈ সৰ্বসাধাৰণৰতে আমাৰ দৰে মধ্যবিত্ত শ্ৰেণীৰ মানুহৰ আৰ্থিকভাৱে অলপ অনাটন হয় সেইবাবে নিজৰ জিলাতে এখন মহাবিদ্যালয় হোৱাৰ বাবে বহুতো ছাত্ৰ ছাত্ৰী উপকৃত হৈছে সৰ্বসাধাৰণতে ছোৱালীসকল বেছি উপকৃত হৈছে কিয়নো তেখেতলোকে অকলশৰীয়াভাৱে দূৰত পঢ়িবলৈ যাবলৈ অকণমান অসুবিধা হয় আমাৰ শিৱসাগৰ জিলাত বহুকেইখন মহাবিদ্যালয় আছে কলেজো আছে গড়গাঁও কলেজ নাজিৰা কলেজ আপোনাৰ শিৱসাগৰ মহাবিদ্যালয় এইবিলাকত বিভিন্নজনে বিভিন্ন বিষয়ত অধ্যয়ন কৰি পেলাই আগবাঢ়ি গৈছে তাৰবাবে আমি শিৱসাগৰবাসী বহু উপকৃত হৈছোঁ শিক্ষাৰ দিশটোৰ বহু আগবাঢ়ি যোৱাৰ বাবে আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ চৰকাৰী বিভাগক